সংগীতৰ ক্ষেত্ৰখনত বহু কেইজন অসমীয়া শিল্পীয়ে ভাৰতৰ সংগীত ক্ষেত্ৰখনত তেওঁলোকৰ সুমধুৰ কণ্ঠস্বৰ বা সংগীতেৰে জীপাল কৰি ৰাখিছে এই ক্ষেত্ৰত আমি পোন প্ৰথমেই নাম ল'ব লাগিব ডক্তৰ ভূপেন হাজৰিকা ইয়াৰ উপৰিও আমি জুবিন গাৰ্গ অংগৰাগ পাপন মহন্ত কল্পনা পাটোৱাৰী অনুৰাগ শইকীয়া ধ্ৰুৱজ্যোতি ফুকনকে আদি কৰি আৰু অনেক শিল্পী আছে যিসকল শিল্পীৰ নাম হয়টো তৎমুহুৰ্তত মোৰ মনলৈ অহা নাই গতিকে এইসকল বৰেণ্য শিল্পীয়ে অসমৰ বিশেষকৈ ভাৰতৰ সংগীত ক্ষেত্ৰখনক জীপাল কৰি ৰাখিছে এইসকলৰ ভিতৰত মোৰ আটাইতকৈ যিজন শিল্পীৰ কণ্ঠ বা তেওঁৰ সংগীতে মোক মুগ্ধ কৰে তেওঁক মই প্ৰথমে ডক্তৰ ভূপেন হাজৰিকাৰ নাম ল'ব লাগিব ভূপেন হাজৰিকাৰ বিস্তীৰ্ণ পাৰৰে এই গানটোৱে মোক সদায় আকৰ্ষণ কৰি থাকে ইয়াৰ লগতে জানিব বিচৰা হৈছে এই শিল্পীসকলৰ সৰ্বভাৰতীয় পৰ্যায়ত জনপ্ৰিয়তাৰ কাৰণনো কি মই ভাবোঁ তেওঁলোকৰ সুমধুৰ কণ্ঠস্বৰ আৰু তেওঁলোকে তেওঁলোকৰ সংগীত প্ৰতিভা বহুদাবিভক্ত ভাৰ্চেটাইল তেওঁলোকে বিভিন্ন ধৰণে বিভিন্ন সুৰত বেলেগ বেলেগ ধৰণে গান গাব পাৰে সেইবোৰ কাৰণতে আচলতে তেওঁলোকে সৰ্বভাৰতীয় ক্ষেত্ৰখনত দপদপাই থাকিব পাৰিছে